অঁ হয় কি বা চমাৰ ভেকেশ্য়ন

শ্বিলং চেৰাপুঞ্জী সেইফালে গ'লে ভাল হ'ব ঠাণ্ডা হ'ব তিনি চাৰি দিনমান এক মাহে থাকিব অঁ

যাব পাৰি

স্কুল বন্ধ অঁ অঁ ভাল লাগিছিলে তাতে যাব পাৰি

অঁ পাৰি যাবলৈ চেষ্টা কৰিব লাগিব পাৰিম পাৰিম অঁ নতুন এক্সপিৰিয়েঞ্চ হ'ব তেতিয়া অঁ ভালেই হ'ব যিহেতু সেইখিনি দেখাও নাই তাতে ষ্টে' কৰিলে ভাল হ'ব কিছুমান জেগাটো দেখিছোঁ সেইটো দেখা নাই নহয় থকাও নাই তাতে ভালে হ'ব যদি গৰমৰ বন্ধত ভাল এটা সেয়ে হ'ব ফুৰা হ'ব বন্ধ হ'ব বন্ধ কেইদিনমান যাওক এটা এক্জাম আছে তাৰপিছত ছয় সাত তাৰিখৰ পিছত জুলাই অঁ যিহেতু আৰু এটা এগ্জাম আছে গাড়ী লৈ যোৱাই ভাল হ'ব

প্ৰথম গৈ বহুত দিন শ্বিলংখন চোৱা নাই শ্বিলংখন চাম আকৌ তাৰপিছত ডাউকী চেৰাপুঞ্জী তাত এদিন ষ্টে তাৰপিছত ডাউকি তাৰপৰা চেৰাপুঞ্জী চেৰাপুঞ্জী বেছিকে দুইদিন ডাউকি অঁ প্ৰথম দিনা ডাউকি তাৰপিছত চেৰাপুঞ্জী অঁ অঁ অঁ

ডাউকি ডাউকিটো এদিন থাকিলো আচ্ছা অ'কে তেতিয়াহ'লে তাতে থাকিব পাৰি এটা ৰাতি অঁ অঁ চেৰাপুঞ্জীলৈ চেৰাপুঞ্জীত দুদিনমান থাকিম আকৌ ভাল লাগিব তাতে

তেতিয়াহ'লে তাতে দুদিনমান থাকিব লাগিব তেতিয়াহে এইবিলাক চাব পাৰিম ভালকৈ হেল্ল' অঁ অঁ ঠিক আছে